অসমৰ সাম্প্ৰতিক সময়ত প্ৰধান ষ্টাৰ্টআপ বুলি ক'বলৈ হ'লে আমি থলুৱা বিষয়ত যদি আমি চাবলৈ যাওঁ তেতিয়া আমি বৰ্তমান সময়ৰ অসমৰ যিটো তাঁতশালৰ ব্যৱস্থা বা ৱেভিং মেচিন আমি ক'ব পাৰোঁ ৱেভিং মেচিন যিটো এটা প্ৰযুক্তিগত বিকাশৰ সূচনা কৰা এটা দিশ হয় এটা যন্ত্ৰ হয় গতিকে যেতিয়া আগৰ সময়ছোৱাত মহিলাসকলে এযোৰ কাপোৰ ব'বৰ কাৰণে দিন ৰাত কষ্ট কৰিবলগা হৈছিলে বা এযোৰ এখন গামোচা বৈ পেলাই নিজৰ প্ৰিয়জনক বিহুৰ সময়ত দিবৰ কাৰণে তেওঁলোকৰ মাজত হাহাকাৰ লাগিছিলে সেই সময়ছোৱাতেই বৰ্তমান সময়ত বা সাম্প্ৰতিক সময়ত যি ৱেভিং মেচিনৰ সৃষ্টি হৈছে সি শিপিনীসকলক বহু পৰিমাণে উপকৃত কৰিছে বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ ই এটা থলুৱা প্ৰযুক্তিবিদ্যা বুলি মই ভাবোঁ যাৰ জৰিয়তে বৰ্তমান বিভিন্ন শিপিনীসকলে নিজৰ নিজৰ সেই কাপোৰসমূহ সেই মেচিনৰদ্বাৰা বৈ পেলাই যদি তেওঁলোকে আগৰ সময়ছোৱাত এবছৰত কেৱল দহযোৰ কাপোৰ লগাব পাৰিছিলে এতিয়া বৰ্তমান এক মিনিটত তেওঁলোকে সেই মেচিনৰ জৰিয়তে হয়তো দহযোৰ কাপোৰ বৈ তেওঁলোকে নিজৰ অৰ্থনৈতিক বিকাশৰ কাৰণে হয়তো তেওঁলোকে বিক্ৰী কৰিব পাৰে গতিকে আমাৰ অসমৰ যদি থলুৱা এটা প্ৰযুক্তিৰ উদ্ভাৱন বুলি ক'বলৈ মই বিচাৰোঁ তেতিয়াহ'লে সেই উদ্ভাৱনত মই সেই ৱেভিং মেচিনৰ কথা ক'বলৈ বিচাৰিম গতিকে তাৰ জৰিয়তে মহিলাসকলেই হওক বা পুৰুষসকলেই হওক প্ৰত্যেকেই নিজৰ শাৰীৰিক শ্ৰম হ্ৰাস কৰি পেলাই এটা যন্ত্ৰৰ সৈতে নিজকে যোগ সংযোগ কৰিব পাৰিছে যাৰ জৰিয়তে তেওঁলোকে নিজৰ অৰ্থনৈতিক স্থিতি উপকৃত কৰিব মানে উন্নত কৰিব বিচাৰিছে পাৰিছে কাৰণ সেই সময়ছোৱাত যদি তেওঁলোকে হাতেৰে বৈ পেলাই কিবা এটা বিক্ৰী কৰোঁতে তেওঁলোকে বহুত কম মূল্য লাভ কৰিছিলে এতিয়া সেই এজন ব্যক্তিয়েই প্ৰযুক্তিবিদ্যাৰ সৈতে জড়িত হৈ পেলাই নতুন নতুন সৃষ্টি কৰিব পাৰিছে বা উদ্ভাৱন কৰিব পাৰিছে তাৰফলত কি হৈছে তেওঁলোকে নিজৰ সেই কৰ্ম নিপুণতা তেওঁলোকৰ বৃদ্ধি হৈছে তেওঁলোকে নিজৰ লগতে দেশখনৰ উন্নতিৰ কাৰণে বা অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত তেওঁলোকে বহুত সহায় কৰিব পাৰিছে কাৰণ প্ৰত্যেকজন ব্যক্তি আমি সামাজিক প্ৰাণী হিচাপে দেশৰ বা অসম বা আমি এটা স্থানীয় এটা ভৌগোলিক এলেকাত প্ৰত্যেকজন ব্যক্তিয়ে অৰ্থনীতি ৰাজনীতি ধৰ্ম প্ৰত্যেকটো দিশৰ সৈতে সমানে জড়িত হৈ থাকোঁ গতিকে এজন ব্যক্তিৰ ব্যক্তিগত যিটো তেওঁলোকৰ ইনকাম সি কি কৰে এজন ব্যক্তিৰ নিজৰ সেই তেওঁলোকৰ প্ৰস্থিতি নিৰূপণ কৰাৰ লগতে এখন দেশৰ অৰ্থনীতিৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে গতিকে মই থলুৱা এটা প্ৰযুক্তিবিদ্যা হিচাপে ৱেভিং মেচিনৰ কথা ক'ব বিচাৰিম আৰু ই আমাৰ দেশৰ যিসকল কৰ্ম নিপুণ যিসকল তাঁতশালৰ সৈতে জড়িত ব্যক্তি বা যিসকল শিপিনী সেইসকলে নিজৰ কৰ্মনিপুণতা বৃদ্ধি কৰাৰ লগতে দেশখনৰ অৰ্থনীতিত তেওঁলোকৰ নিজৰ কিছুমান পৰিচয় দাঙি ধৰিব পাৰিছে বা তেওঁলোকৰ শাৰীৰিক শ্ৰমৰ পৰিৱৰ্তে যান্ত্ৰিক শ্ৰমৰ ব্যৱহাৰ কৰি নিজৰ লগতে দেশখনৰ আৰ্থিক স্থিতি উন্নিত কৰিব পাৰিছে